হেল্ল' দাদা অঁ আপুনি ক'ত আছে বাৰু ইমান সময় আহি পোৱা নাই যে অঁ আপোনাক ইমান টাইম কিয় লাগিছে ইমান